হেল্ল' অ কওক হেল্ল' মই মানে এয়া হেৰিৰ পৰা কৈ আছোঁ মৰিগাঁৱৰ পৰা কৈ আছোঁ আপুনি আপোনাৰ তাত হেৰি আছে নেকি জহা ধান বৰা ধান অ এমোনমানহে আছে মোক লাগিছিলে মানে জহা ধান অলপ লাগে বৰা ধান অলপো লাগে অ কামৰ কাৰণে লাগে মানে কঠীয়া অলপ লাগে তাৰ লগতে মানে মোৰ ভাগৱত আহি আছে কাতিৰ ছয় তাৰিখৰ পৰা গতিকে মানে জহা ধান লাগে আৰু বৰা ধান লাগে অ আপুনি চাই চিন্তি থৈ দিব দেই দামটো কেনেকৈ হয় নিকি ই ইমান দামনে বাৰু অলপ কমাই ল'ব আৰু অ হ'ব লাগিবতো আৰু বৰা ধান আছেনে নাই ওম অ তিনি পালামান হ'লেও মোক এপালা মান দিব তাৰমানে কিয় মই এনে পিঠা পনা নাখালেও মানে মোক কঠীয়াৰ কাৰণে বিশেষ দৰকাৰ গতিকে আপুনি মোক যেনে তেনে হ'লেও মানে এপালা বৰা ধান দিবই আৰু দেই অ অ তাৰ বাহিৰেও খোৱা ধান আছে নেকি খোৱা ধানৰ মোন কেনেকৈ

নাই মই নহয় নহয় আপুনি হেৰি কৰিছে নশ নশ নশ অ নশ অ অ ওম হয় অ হ'ব দিয়ক বাৰু মই গ'লে বাৰু মই লৈ আহিম বাৰু এনে বজাৰতো চাম আপুনি ক'ৰ ক'ৰ বজাৰত বহে আৰু মোক ক'ব আৰু ও ওম ওম ওম অ অ হ'ব দিয়ক বাৰু মই গ'লে বাৰু হেৰি কৰি লৈ আহিম দেই অ হ'ব ঠিক আছে